হেল্লো ফ্লীপকাৰ্ট ডেলিভাৰী বয় হয়নে মই যিটো অৰ্ডাৰ কৰিছিলোঁ সেই অৰ্ডাৰটোৰ মই ঠিকনাটো সলনি কৰিব লাগে আপুনি নতুন এড্ৰেছটো প্লীজ নোট কৰি লওক মোৰ নতুন এড্ৰেছটো হ'ল দুই নং ভৱানীপুৰ শিৱ মন্দিৰ পথ নুনমাটি গুৱাহাটী পিন নম্বাৰ সাত আঠ এক শূন্য দুই শূন্য